হেল্ল' অঁ কওকচোন অঁ নমস্কাৰ কওক মই আপোনাৰ চাৰিটা বজাৰ পৰা আঠটা বজালৈকে বহোঁ

অঁ আপুনি অঁ আপুনি আহিব চাৰিটাৰ পৰা আঠটা বজাত আহিলে আপুনি মোক লগ পাব আৰু আপোনাৰ এইটো কিমান দিন হ'ল বাৰু অঁ ছমাহমান হৈছে আৰু আপোনাৰ কি প্ৰস্ৰাৱ চচাব আপুনি বাৰে বাৰে কৰি থাকে নেকি ৰাতি অঁ আপুনি এনেই গাঁৱলীয়া ঔষধ কৰিছে নেকি

অঁ হয় হয় হয় অঁ হয় আপোনাৰ এতিয়া এনেই প্ৰেচাৰ চেচাৰ ঠিকে আছে অঁ খোৱা বোৱাটো আপুনি বাছি খায়নে আপুনি আলু চালু সব খায় নেকি অঁ আপুনি এটা কাম কৰিব আপুনি আলুটো একেবাৰে নাখাব মাটিৰ তলৰ বস্তু আপুনি নাখাব আপুনি লাও আৰু এনেকুৱা জাতিলাওটো তাৰপিছতে আপোনাৰ আৰু কোমোৰা এইবিলাক বস্তু আপুনি খাব আৰু মাটিৰ তলৰ বস্তু আপুনি নাখাব আৰু ভাতৰ মাৰটো আপুনি উখোৱা চাউলটো খাব যদিও উখোৱা চাউলটো আপুনি খায় আপুনি সেইটো ভাতৰ মাৰটো কাঢ়ি পেলাই খাব আৰু ভাতটো আপুনি পৰাপক্ষত এক টাইমেই ভাতটো খাব আৰু ৰাতিপুৱা আপুনি ব্ৰেকফাষ্ট কৰোতে আপুনি চাহটো লাল চাহটো খাব তাত চেনি নিদিব আৰু চুগাৰ ফ্ৰী যিটো বিস্কুট থাকে আপুনি এটা বিস্কুট লৈ আপনি সেইটো খাব তাৰপিছত আপুনি দছটা এঘাৰটা বজাত এটা ৰুটি খাব আৰু ভাতটো আপুনি উখোৱা চাউলটো খাব সেইটো আপুনি ভাতৰ মাৰটো কাঢ়ি ল'ব কাঢ়ি আপুনি ভাতটো খাব অঁ আৰু শাক চব্জিটো আপুনি ভাতটো কমেই খাব চব্জিটো আপুনি অলপ বেছি খাব সেইটো বেছিকৈ তাৰপৰা আপুনি মাটি মূলা এই আলু এইবিলাক বস্তু আপুনি নাখাব মাটি দালি এইবিলাক বস্তু নাখাব আৰু ডায়বেটিছৰ কাৰণে বহুত বেয়া আৰু গুড়টো আপুনি এক্সুৱেলি ইমান ভাল নহয় আপুনি ৰাতিপুৱা চাহৰ লগত খেজুৰ দুটা লৈ আপুনি চাহ খাব তেতিয়া বেছি ভাল আছে খেজুৰ দুটা লৈ চাহ খালে আৰু ৰাতি আপুনি প্ৰায় দুটাতকৈ ৰুটি বেছি নাখাব দুটা ৰুটিয়ে খাব আৰু কবি চবি সেই তেনেকৈ আপুনি অলপ দিন খোৱা বোৱাখিনি যত্ন কৰিবচোন যত্ন কৰিলে আপুনি আপোনাৰ স্বাস্থ্যটো অকণমান ভাল হ'ব আপোনাৰ এতিয়া যদি আপোনাৰ চুগাৰটো টেষ্ট কৰিবই লাগিব যিমানখিনি যদি আপোনাৰ বেছি আছে আপুনি খোৱা হেৰি হ'লে আপোনাৰ অটমেটিক কমি যাব তেতিয়া গম পাব আপুনি যে মই দৰৱ নাখালেও আপোনাৰ মেডিচিনটো নকৰিলেও আপোনাৰ তেতিয়া নিজে কণ্ট্ৰ'ল কৰিলে আপুনি সেই বস্তুখিনি আহি যাব কমি গ'লে আপোনাৰ ভাল পাব আপুনি অঁ নাই নিশ্চয় আপুনি পাব মোক চাৰিটা বজাৰ পৰা মোৰ আঠটা বজালৈকে মোৰ চেম্বাৰ খোলা থাকে আপুনি আহি যাব আপুনি পাব মোক লগ পাব আপোনাক মই ভালদৰে বুজাই দিম এতিয়া আপোনাক মই ফোনত যিখিনি ক'ব লাগে আপোনাক মই কৈ দিছোঁ আপুনি নিজে আহিব ভালদৰে আপোনাৰ লগত মই সময় লৈ কথা পাতিম আপোনাক ভালদৰে ধুনীয়াকৈ বুজাই দিম কি খালে কোনটো বস্তু ভাল কোনটো বস্তু বেয়া আপোনাক মই বুজাই দিম অঁ জানেই ডায়েবেটিছ পেচেণ্ট সৰহভাগেই জানে যে মিঠা খাব নালাগে বা মিঠা খাব নালাগে সেইটোতো সবেই জানে তাৰ অকল মিঠা বুলিয়েই নহয় আপোনাৰ শাক চব্জিও এইবিলাক বস্তুও অলপ বাছিব লাগে আৰু আপোনাৰ খালী ভৰিও ৰাতিপুৱা খোজকাঢ়িলেও ভাল বুলি কয় সেইখিনি বস্তু আপুনি অকণমান হেৰি কৰিব লাগে আহিব অঁ ঠিক আছে ঠিক আছে আপুনি আহিব অঁ অঁ ঠিক আছে হ'ব বাৰু